হেলৌ মই দেবাংগৰাজ গগৈয়ে ক'লোঁ হয় মই কৈছিলোঁ চৰাইদেউ ডিষ্ট্ৰিকৰপৰা হয় মই এটা অৰ্ডাৰ দিছিলোঁ অৰ্ডাৰটো আছিল আপোনাৰ এটা ফুলদানি আছিল কাঁচৰ ফুলদানি হয় প্ৰাইচটো আছিল আপোনাৰ পোন্ধৰশ টকা পোন্ধৰশ আঠ টকাইনে তেনেকুৱা কিবা এটা আছিলে হয় হয় অৰ্ডাৰটো ৰিচিভ কৰিলোঁ কিন্তু অৰ্ডাৰটো ভালভাৱে নাপালোঁ অৰ্ডাৰটো ডেমেজ হৈ আহিছে ভাগি আহিছে এফাল হয় আপোনালোকে ভালদৰে হয়তো পেকেজিং নকৰিলে বা তেনেকুৱাই কিবা এটা হ'ল সেইটো কাৰণে এইটো কৰ'বাত খুন্দা খাই ভাগি গ'ল হয় হয় অঁ এতিয়া মই এইটোতো মইতো ৰাখিব নোৱাৰিম অঁ এইটো ফুলদা এইটোতো মোৰ এতিয়া কোনো কাম নিদিব হয় এতিয়া আপোনালোকে কি কৰিব অঁ অঁ এতিয়া মই বিচাৰিছোঁ মোক এইটো সলনি বেলেগ এটা মোক নতুনকৈ পঠাই দিয়ক এইটো ৰিটাৰ্ণ কৰি দিম হয় নহ'লে মোক সম্পূৰ্ণ পইচাটো ৰিফাণ্ড লাগে মোক এতিয়া খুব জলদি লাগে আপুনি যিমান সোনকালে পাৰে সিমান সোনকালে এইটো মোৰ পৰা ৰিটাৰ্ণটো উঠাই লওক পইচাটো তেতিয়া মই তেনেধৰণে পাম ঠিক আছে বাৰু ঠিক আছে ঠিক আছে ধন্যবাদ অঁ ধন্যবাদ ধন্যবাদ